প্ৰযুক্তিয়ে আমাৰ জীৱন যথেষ্ট সলনি কৰিছে আপুনি যদি সোধে প্ৰযুক্তিয়ে আমাৰ জীৱন কেনেদৰে সলনি কৰিছে তেতিয়া মই ক'ম যে যথেষ্ট সলনি কৰিছে আপুনি যদি আগৰ দিনবিলাক চায় য'ত প্ৰযুক্তিৰ নামত একোটোৱেই নাছিল যেতিয়া এটা ব্লেক এণ্ড হোৱাইট টিভিত চাবৰ কাৰণে আমি সেই বাঁহৰ খুটাত থকা এণ্টেনাডাল পকাই থাকোঁ সেই তেতিয়াৰ প্ৰযুক্তি আমি দেখি পাইছোঁ মোৰ যিটো বয়স মানে সেইটোৰপৰা দেখি পাইছোঁ সেই টিভিটো চাবলৈ সেই প্ৰযুক্তি দিয়া সেই ব্লেক এণ্ড হোৱাইট টিভিটো চাবলৈ গোটেই গাঁৱৰ মানুহখিনি এটা দিন নিৰ্দিষ্ট দিনত আহি পিনে বহি থাকেহি আৰু সেই দিনটোৰপৰা আপুনি লাহে লাহে লাহে লাহে লাহে লাহে প্ৰযুক্তি এনেকুৱা এটা দিন পালেহি য'ত আজি আমি কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা ভাবিব পৰা হৈছোঁ আৰু আগতে আপোনালোকে নিশ্চয় জানে আগতে আমি যেতিয়া চৰকাৰী কাম কাজত বা বেংকলৈ যেতিয়া আমি আহোঁ বেংকত একদম দীঘলীয়া দীঘলীয়া লাইন পাতি আমি অপেক্ষা কৰিব লাগে যে আমি বেংকত থোৱা টকা কেইটামান উঠাবলৈ আমি লাইন পাতিব লাগে বেংকত আমি টকা কেইটামান ভৰাবলৈ লাইন পাতিব লাগে আৰু লাইন পাতি থকা সেই যিটো যন্ত্ৰণা সেই যিটো কষ্ট সেই কষ্টটোৰপৰা প্ৰযুক্তিয়ে আমাক যথেষ্ট ৰেহাই দিছে প্ৰযুক্তিৰ ব্যৱহাৰে আমাক যথেষ্ট সুবিধা কৰি দিছে এতিয়া আপুনি মন গ'লেই আপোনাৰ মোবাইলত সৰু এটা বুটাম টিপি আপুনি লাখ টকা এতিয়া বেলেগ এজন মানুহক দিব পাৰে আপুনি দুটাম কিবা কোনোবা এখন অফিচত কিবা এটা আঁচনি ফৰ্ম ফিলআপ কৰিব লাগে আপুনি আপুনি অনলাইনতে ফৰ্মখন ফিলাপ কৰি পিনে চাবমিট কৰি দিব পাৰে এনেকুৱা ধৰণৰ বহুত সুবিধা প্ৰযুক্তি আপোনালোকক বা আমাক দিছে সমাজখনক কিন্তু ইয়াৰ লগে লগে প্ৰযুক্তিয়ে যিখিনি আমাক সা সুবিধা দিছে সেই সা সুবিধাখিনিৰ লগতে কিছুমান কিন্তু বহুত অসুবিধাও সৃষ্টি হৈছে যেনেকৈ ধৰি লওক এতিয়া ইণ্টাৰনেট প্ৰযুক্তিয়ে যিটো আমাক ইণ্টাৰনেট দিলে সেই ইণ্টাৰনেটৰ ব্যৱহাৰে মানুহৰ জীৱন ধ্বংস কৰি দিছে কিছুমান মানুহৰ যি প্ৰযুক্তি ব্যৱহাৰ ভাল ধৰণে কৰিব পৰা নাই তেওঁলোক ধ্বংস হৈ গৈছে যি প্ৰযুক্তিৰ ব্যৱহাৰ ভাল ধৰণে কৰিব পাৰিছে তেওঁলোকে অলপ উন্নতি কৰিছে এতিয়া ধৰকচোন আপুনি পৰমাণুৰ যিটো শক্তি প্ৰকল্প বা প্ৰযুক্তি যোনে সেইটো পৰমাণুৰ যিটো প্ৰযুক্তি পৰমাণু প্ৰযুক্তিটো যদি কোনোবাই ব'ম বনাবৰ কাৰণে ইউজ কৰিছে সেই দেশখনতো ধ্বংসৰ ফালে গৈছে কোনোবা দিনাখন তেওঁলোকে বেলেগ দেশত ব'ম পেলাই দিব বেলেগ দেশখনে তেওঁলোকৰ ওপৰত পেলাই দিব খতম হৈ যাব তেওঁলোকৰ মানুহ কিন্তু সেই পৰমাণুৰ যিটো প্ৰযুক্তি সেই প্ৰযুক্তিত যদি শক্তি উৎপাদন কৰিবৰ কাৰণে কোনোবাই ব্যৱহাৰ কৰিছে তেতিয়াহ'লে বহুত ভাল কথা এতিয়া স্বাস্থ্য ক্ষেত্ৰৰ প্ৰযুক্তিৰ কথা যদি আপুনি ভাবে স্বাস্থ্য ক্ষেত্ৰত যদি কোনোবা ডক্তৰে যদি ভাল দৰৱ এটা বনাইছে প্ৰযুক্তিৰ সহায়ত তেতিয়াহ'লেতো সমাজৰ কাৰণে যথেষ্ট ভাল কথা কিন্তু সেই একে প্ৰযুক্তি যদি ব্যৱহাৰ কৰি কৰোণাৰ দৰে যদি মহামাৰী সৃষ্টি কৰি বেমাৰ সৃষ্টি কৰি যদি সমাজত মানে কোনোবা এখন দেশত কোনোবা এখন ৰাজ্যত যদি এৰি দিয়ে তেতিয়াহ'লেতো ডাঙৰ বিপদৰ কথা হ'ব আৰু আপোনালোকে সকলোৱে জানে যে প্ৰযুক্তি এনেকুৱা এটা পৰ্যায় পাইছেগৈ যিটো পৰ্যায়ত মানে আজিকালি আপুনি ভইচ এটা কাৰোবাক দিব সেই ভইচটো আপোনাৰ মাতটো প্ৰযুক্তিয়ে হুবহু কপি কৰি দিব পাৰে মানে আপোনাৰ লেখীয়া একে একে জেনেৰেট কৰি দিব পাৰে আৰু প্ৰযুক্তিৰ সহায়ত আপোনালোকে সকলোৱে জানে যে প্ৰযুক্তিত আমেৰিকা আৰু চাইনাক বহুত আগবঢ়া এই দুখন দেশ চাইনাৰ প্ৰযুক্তি এনেকুৱা হৈছেগৈ যে চাইনাই মন গ'লে কোনোবা এখন ঠাইত আপোনাৰ মন গ'লে বৰষণ দিয়াই দিব পাৰে মন গ'লে তেওঁলোকে বৰষুণ অহাৰ সম্ভাৱনা থাকিলে সেই সম্ভাৱনা নাইকিয়া কৰি দিব পাৰে সেই প্ৰযুক্তি ব্যৱহাৰ কৰি আমি এতিয়া আমাৰ সৌৰজগতৰ বয়স আমাৰ গ্ৰহ নক্ষত্ৰৰ বয়স বা কোনটো গ্ৰহ'লৈ কিমান দূৰত্ব এইবিলাক কেলকুলেশ্যন কৰিব পাৰোঁ আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিয়েই আপোনালোকে জানে যে এলন মাস্ক নামৰ যিগৰাকী ব্যক্তি আছে তেখেতৰ যিটো স্পেচ এক্স নামৰ এজেঞ্চি আছে তাত ঘূৰি অহা ৰকেটলৈকে আৱিষ্কাৰ হৈছে এতিয়া আপোনালোকে সকলোৱে জানে যে এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত আপোনালোকে এতিয়া জানে যে এটা কোম্পানী আছে ছাট জি পি টি যিটো এ আই হয় তাত আপুনি সকলো ধৰণৰ তথ্য পাব পাৰে ইমান স্মাৰ্ট হৈ গৈছে আজি আজিকালি প্ৰযুক্তিৰ সহায়ত বনোৱা আপোনালোকৰ স্মাৰ্টফোনটো কিমান স্মাৰ্ট আপোনালোকে সকলোৱে জানে

আপোনালোকে বা কোৱাণ্টাম কম্পিউটাৰ এতিয়া ডেভলপ হ'ব হ'বলৈ গৈ আছে এই কম্পিউটাৰবিলাকৰ সহায়ত প্ৰযুক্তিৰ সহায়ত আপোনালোকে খুব কম সময়ৰ ভিতৰত মানে চিমুলেশ্যন টাইপৰ মানে কৰাব পাৰে কম্পিউটাৰ সহায়ত আপুনি অতি সোনকালে যিটো কেলকুলেশ্যন কৰিব লাগে সেই কলকুলেশ্যনবিলাক অতি কম সময়ত হ'ব ছুপাৰ কম্পিউটাৰত এতিয়া যদি কোৱাণ্টাম কম্পিউটাৰ আহে প্ৰযুক্তিয়ে যদি কোৱাণ্টাম কম্পিউটাৰটো আনি দিয়ে তেতিয়াহ'লে কোৱাণ্টাম কম্পিউটাৰটো আপোনালোকে খুব কম সময়ৰ ভিতৰত জটিল জটিল যিখিনি মানে হিচাপ নিকাচ সেইবিলাক খুব কম সময়ৰ ভিতৰত কৰিব পাৰিব এনেকুৱা ধৰণৰ বহুত সুবিধা আৰু অসুবিধাক আমাক প্ৰযুক্তিয়ে দিছে আৰু বিশেষকৈ মানে আমাৰ অসমত প্ৰযুক্তি ব্যৱহাৰ এচাম মানুহে ইমান বেয়া কাৰণত ব্যৱহাৰ কৰিছে ভাবিব নোৱাৰে যেনেকৈ ভাবকচোন আজিকালি মানে কি প্ৰযুক্তিয়ে দিয়া সামাজিক মাধ্যমত বহুতে বিভিন্ন ধৰণৰ ফটো আপলোড কৰে বহুতে নিজৰ সুখ দুখ নিজৰ মানে আত্মীয়ৰ লগত কটোৱা কিছুমান মুহূৰ্ত ফেচবুকত দিয়ে কিন্তু বা ছচিয়েল মিডিয়াত দিয়ে কিন্তু সেই ছচিয়েল মিডিয়াত দিয়া ফটোসমূহ বা ভিডিঅ'সমূহ কিছুমানে প্ৰযুক্তি ব্যৱহাৰ কৰি একেবাৰে ফেক ডিফেক্ট কৰি মানে মানুহৰ ভইচ কপি কৰি মানুহৰ চেহেৰা ছোৱাইপ কৰি বেলেগ ধৰণৰ বনাই পিনে তেওঁলোকৰ মান সন্মান নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে মানে সেইকাৰণে প্ৰযুক্তি ভাল ধৰণে ব্যৱহাৰ কৰিলে ভাল প্ৰযুক্তি বেয়া ধৰণে ব্যৱহাৰ কৰিলে বেয়া আৰু প্ৰযুক্তিয়ে যে মানুহৰ জীৱন একেবাৰে সলনি কৰি দিছে সেইটো কথা একেবাৰে সঁচা